তাৎপৰ্যমূলক স্থান হৈছে ভৈৰৱকুণ্ড ভৈৰৱকুণ্ডই এখন এনেকুৱা ঠাই যিখন ঠাইত গ'লে বহুত ভাল লাগে মানে বিভিন্ন দেশৰ পৰা মানুহবিলাকে আহে আহি তাত পিকনিক কৰে তাত চাবলগীয়া বহুত বস্তু আছে যিবিলাক বস্তু চালে মানে মন ভাল লাগে প্ৰাকৃতিক সৌন্দৰ্য বিভিন্ন ধৰণৰ গছ গছনি নদী নদী এটা ইমান ডাঙৰ বৃহৎ নদী আছে তাত ডাঙৰ ডাঙৰ শিল আছে শিলবিলাক চাবলৈ বহুত ধুনীয়া বাহিৰৰ দেশৰ পৰা মানুহবিলাকে সেই শিল ভৈৰৱকুণ্ডত খানা খোৱাৰ কাৰণে আৰু বহুত জাগা দেখাৰ কাৰণে তাত ফুৰিবলৈ আহে আৰু তাত খানা পিনা খাই মানুহবিলাকে ফূৰ্তি পায় ভৈৰৱকুণ্ডত এখন পাহাৰ নদী ডাঙৰ ডাঙৰ শিল এইবিলাক আছে এখন ভৈৰৱকুণ্ডত এখন মানে স্প্ৰিং দলং আছে স্প্ৰিং দলংখন চাবলৈও ইমান ধুনীয়া তাত ফটো উঠিব লাগে ফটো উঠি ফটো উঠি ফটোবিলাক চাই বহুত ভাল লাগে ভৈৰৱকুণ্ড ডিচেম্বৰৰ পৰা জানুৱাৰী মাহটোত বিভিন্ন ঠাইৰ পৰা মানুহ আহে আহি তাত খানা খাই ফুৰি চাকি ঘৰলৈ যায় ভৈৰৱকুণ্ডৰ ওপৰ ফালে টাৱাং আছে টাৱাং সেইফালেদি যাব পাৰি তাৰপিছত টাৱাং নাপাৱাৰ আগতে ভৈৰৱকুণ্ডত হৈ মানে ভৈৰৱকুণ্ড হৈ মাজ বাটেদি ওলাব পাৰি ধুনীয়া একেবাৰে কি ধুনীয়া ৰাস্তা কি ভাল লাগে ইমান ধুনীয়া ভৈৰৱকুণ্ডক পৰ্যটকবিলাক আহি তাত হোটেলত থাকে হোটেলত থাকি তেওঁলোকৰ মনো মানে পৰ্যটকবিলাক আহি যিটো আনন্দ পায় আমাৰ সেইবিলাক চাই বহুত ভাল লাগে ইমান ভাল লাগে ভাষাৰে বুজাব নোৱাৰি ভৈৰৱকুণ্ডত বিভিন্ন ধৰণৰ বস্তু পায় যাই যেনেকে দোকান পাহাৰ আছে তাত দোকানত যাই ফাৰ্ষ্ট কমলা টেঙা কিনিব পাৰি তাত কমলা টেঙা লৈ যায় যায় যায় যাই যায় নদীৰ মাজত ফিল্ডত নদীৰ চাইডে চাইডে ডাঙৰ ডাঙৰ শিল আছে তাত শিলত বহি কমলা টেঙা খাই মজা লাগে ভৈৰৱকুণ্ডত জাতি জনগোষ্ঠী কোনো মানে ভেদ নাই প্ৰত্যেক জনগোষ্ঠীৰ মানুহে তালৈ যায় ফূৰ্তি কৰে প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰে তেনেকৈ ভৈৰৱকুণ্ডখন এনেকুৱা এখন ঠাই ভাষাৰে বুজাব নোৱাৰি বিভিন্ন দেশৰ মানুহ সেইকাৰণেই আহে যে ভৈৰৱকুণ্ডখন এবাৰ চাওঁ যাই তাত কেনেকুৱা উপভোগ কৰোঁ প্ৰাকৃতিক সৌন্দৰ্যবিলাক উপভোগ কৰোঁ মানুহবিলাক চাই ডিচেম্বৰৰ পৰা জানুৱাৰীত যিমান মানুহ হয় কিমান মানুহ হয় সেই মানুহবিলাকক চায়েই কিবা এটা ভাল লাগে বাহিৰৰ দেশৰ মানুহবিলাকে আহিও সেইটো চাইও বহুত ফূৰ্তি পায় ফটো উঠে শিলৰ ওপৰত যাই ফটো উঠে দোকান পোহাৰত যাই খাই ধুনীয়াকৈ ফুৰা চাকা কৰে কৰি আৰু হোটেলত থাকে আমিও তেওঁলোকক দেখি সুখ পাওঁ যে ইয়াতো এখন পৰ্যটক আহিব পৰা ঠাই আছে ধুনীয়া ভৈৰৱকুণ্ড এনেকুৱা এখন ঠাই য'ত গ'লে মন প্ৰাণ সকলো ভাল লাগে পৰিয়ালৰ লগত যায়ো ভাল লাগে অকলে যায়ো ভাল লাগে তাত ফুৰি চাকিয়ে ভাল লাগে ওপৰ পাহাৰৰ ওপৰত যায় কি ধুনীয়া ৰাস্তা তাত গৈ গৈ গৈ গৈ ওপৰত যায় এটা মন্দিৰ আছে সেই মন্দিৰত যাই সেৱা কৰি আৰু বেছি ভাল লাগে কি বুলি ক'ম ধুনীয়া ঠাই ভৈৰৱকুণ্ড দেশ বিদেশৰ মানুহবিলাক আহে আহিলেও থাকে খায় আমাৰ ইয়াৰ সেই মানুহবিলাকক দেখিও তেওঁলোকে বহুত সুখ পায় ভৈৰৱকুণ্ডৰ বিভিন্ন ধৰণৰ দোকান পাহাৰ আছে দোকানীবিলাকো এই ডিচেম্বৰৰ পৰা জানুৱাৰীত এই বহুত লাভৱান হয় ভৈৰৱকুণ্ডত গৈ যেতিয়া আপুনি শিলৰ মাজত বহি ফটো উঠি খাব আনন্দৰ সীমা নাথাকে বহুত ভাল লাগে পৰ্যটক আহি ভাল পায় ফূৰ্তি পায় আনন্দ পায় ডিচেম্বৰ আৰু জানুৱাৰীৰ এই মাহটোৱে বেলেগ কিবা এটা ভাল লাগে বিভিন্ন ঠাইত গৈ ওপৰত গৈ যাই গৈ গৈ গৈ গৈ গছ গছনি কি ধুনীয়া সৌন্দৰ্য ফুলৰ ফুলনি ফলৰ গছ কি ধুনীয়া ধুনীয়া কমল টেঙা কিমান ধৰণৰ মানে সেই মানে বিভিন্ন ৰকমৰ ফল মূলৰ গছ আছে সেইবিলাক চায়ো খুব ভাল লাগে খুব ভাল পায় ভৈৰৱকুণ্ডত

বহুত ধুনীয়া ঠাই